মোক যদি পৃথিৱীৰ যিকোনো এখন ঠাইলৈ ভ্ৰমণ কৰিবলৈ দিয়া হয় তেতিয়া মই ব্ৰাজিললৈ যাব বিচাৰিম কাৰণ ব্ৰাজিলৰ সংস্কৃতি আৰু তাৰ যোনবোৰ প্ৰাকৃতিক সৌন্দৰ্য্য় সেই সৌন্দৰ্য্য়ই মোক সঁচাকৈ আপ্লুত কৰে আৰু ব্ৰাজিলত ফুটবলৰ প্ৰতি যিটো প্ৰেম বা যোনটো ক্ৰেজ আছে তাৰ মাৰাডোনায়ে হওঁক বা নেইমাৰে হওঁক তেওঁলোকৰ লগত মই তেওঁলোকৰ যোনটো সংস্কৃতি সেইটো মই চাব বিচাৰোঁ আৰু লগতে তাৰ যোনটো আমাজন ফৰেষ্ট আছে তাৰো তাৰ যোনবোৰ আমি কাহিনী শুনি থাকো বা যোনবোৰ আমি দেখি থাকো সেইবোৰ চাবলে মোৰ অতি ইচ্ছা আছে